ঠাণ্ডা এই পাহাৰ জেগা ওপৰ পা পানী পৰিলে ঠাণ্ডা লাগে গৰম দিনত আৰু শ্বিলং চেৰাপুঞ্জী এইবিলাকো ফুৰিলে মিলিলে ঠাণ্ডা লাগে গাটোত আৰু পানী ওপৰ মানে ই পাহৰ পা ওপৰ পা পানী পৰিলে সেই পানীখিনি আমি গৰম দিনত ব্যৱহাৰ কৰিলে ঠাণ্ডা লাগে আৰু আমি গৰম দিনত ছাঁত বহোঁ অকণ ঠাণ্ডা মানে ঠাণ্ডা ল'বলৈ আৰু আৰু গৰম দিনত আমি বিচনী ইউজ কৰোঁ ঠাণ্ডা পাবলৈ আৰু আমি হেৰি কি বুলি পাহাৰ জেগাত থাকিলে ঠাণ্ডা পৰে আৰু শ্বিলং চেৰাপুঞ্জিলৈ গ'লে ঠাণ্ডা লাগে গাটোত আৰু ঠাণ্ডা দিন পানী সাঁতুৰিলে পাহাৰ পানীত বেছি সাঁতুৰিলে ঠাণ্ডা লাগে